এক এক দুহেজাৰ এক এক দুই দুহেজাৰ দুই তিনি দুই দুহেজাৰ তিনি চাৰি দুই দুহেজাৰ চাৰি পাঁচ ছয় দুহেজাৰ পাঁচ